শৰীৰৰ লগত মানসিক স্বাস্থ্য ভালে ৰাখিব লাগে বুলি মই ভাবোঁ কাৰণ মানসিক স্বাস্থ্য সুস্থ নাথাকিলে শৰীৰ ভাল হ'লেও সকলো কাম কৰিব নোৱাৰি মন যদি সুস্থ নহয় মনত যদি কিবা দুখ থাকে মন যদি প্ৰফুল্লিত হৈ নাথাকে তেতিয়া শৰীৰে মনক শৰীৰৰ ভালটোৱে মনক উৎসাহ দিব নোৱাৰে গতিকে শৰীৰৰ লগত মানসিক স্বাস্থ্য ভালে ৰাখিব লাগে আৰু মানসিক স্বাস্থ্যৰ বাবে আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ যেনে আমি মন ভাল লাগিবলৈ আমি নিৰিবিলি জেগাত ফুৰিব পাৰোঁ বা আমি গান গুণ গুণাব পাৰোঁ বা আমি কাৰোবাৰ গান শুনিবও পাৰোঁ বা আমি খোজকাঢ়ি গান গুণ গুণাই থাকিলেও আমাৰ মন সুস্থ হ'ব পাৰে গতিকে শৰীৰটোৰ লগত মানসিক সম্পৰ্কটো ওতঃপ্ৰোতভাৱে জড়িত মানুহ যদি মানসিকভাৱে সুস্থ নহয় তেতিয়া তেওঁ শাৰীৰিকভাৱেও সুস্থ নহয় কাৰণ মন ভাল নাথাকিলে তেওঁৰ একো কাম কৰিব মন নাযাব একো খাবলৈ মন নেযাব আনক মাতিবলৈ মন নেযাব গতিকে বিভিন্ন ধৰণৰ ক্ৰিয়াই মনটো সুস্থ কৰি তুলিব গতিকে আমি নিজে মানসিকভাৱে সুস্থ হ'লেহে আমি আমাৰ প্ৰয়োজনীয় কাম আমি কৰিবলৈ সুবিধা হ'ব গতিকে মানসিকভাৱে সুস্থ নহ'লে মানুহে জীৱনত আগবাঢ়িবলৈ অসুবিধা হ'ব

মন সুস্থ হ'লে খোৱা বোৱাত অসুবিধা নাথাকিব ফুৰা চকাত অসুবিধা নাথাকিব কাম বন কৰিবলৈ মানসিক শক্তি পোৱা যাব গতিকে মন সুস্থ হ'লেহে এইবিলাক আমাৰ সুবিধা হ'ব মন বেয়া হ'লে তাৰ কাম কৰিব মন নাযায় খোৱা বোৱাত অসুবিধা আহিব এটা এলেহুৱা জীৱন কটোৱাৰ নিচিনা হ'ব গতিকে মানুহ সদায় মানসিকভাৱে সুস্থ হ'বলৈ হাঁহি ফূৰ্তি লাগিব ধেমালি কৰিব লাগিব খেল ধেমালিৰ জৰিয়তে মানুহৰ লগত ডিলিঙছ কৰি কথা কৈ আচলতে মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰি কেনেকুৱাকৈ আমি আগবাঢ়ি গ'লেহে আমাৰ মনো সুস্থ থাকিব আৰু শৰীৰো সুস্থ থাকিব অকল শৰীৰ সুস্থই মনক ৰক্ষা কৰিব নোৱাৰে গতিকে আমি এইখিনি কথাই ক'ম মানুহ এজন মানসিকভাৱে সুস্থ নহ'লে সি কেতিয়াও নিজক ঠিক দৰে পৰিচালনা কৰিব নোৱাৰিব আৰু মন সুস্থ ৰাখি কাম কৰিলেহে বা পঢ়া পাতি কৰিলেহে মানুহজনে নিজে আগবাঢ়ি যাব পাৰিব বিভিন্ন কামত আৰু তেওঁৰ মানসিক ভাৰাসাম্যও ঠিকে থাকিব আৰু বিভিন্ন ধৰণে তেওঁ আনৰ লগত সকলো বস্তু বা সকলো কাম ভগাই মেলি তেওঁ নিজে আগবাঢ়িব পাৰিব আৰু মন যদি সুস্থ নাথাকে তেওঁৰ চবতে বেমেজালি আহিব আৰু তেওঁ কেতিয়াও শাৰীৰিকভাৱেও সুস্থ হ'ব নোৱাৰে